অঁ হেল্ল' অঁ কোৱা কোৱা অঁ খুব ভাল কথা ন

অঁ খুব ভাল কথা তুমি কেতিয়া খুলিলা দোকান অঁ ঠিক আছে তাৰমানে আৰু এফালে এটা ল'ৰা কেইবাটাও খুলিছে মোৰ ইয়াৰ পৰাই মানে হলছেলত মালটো নি থাকে বাৰু মেডিচিনটো অঁ অঁ

নাই এইটো হ'লছেলত ৰেপুটেড কোম্পানী মেডিচিনখিনি আৰু কোম্পানী মেডিচাইন অলপ দাদা ডিফাৰেঞ্চ থাকে বা যি হওক যি হওক তুমি নতুনকে যেতিয়া খুলিছা তুমি অকণমান শিকিবও লাগিব আইডিয়াবিলাক আছেনে বাৰু আগত ক'বাত আছিলা নেকি দোকানত অঁ এতিয়াতো তোমাৰ তোমাৰ ফাৰ্মাচিষ্ট তুমি পঢ়া ন তোমাৰতো ডিপ্ল'মা নিজৰে

অঁ মোৰ তাৰ পৰা মালটোহে নিবা মোৰ তাৰ পৰা মোৰ তাৰ পৰা মানে মেডিচিনটো ল'বা অঁ তুমি তালিকাখন বনাবা প্ৰত্যেকটো বেমাৰ ঔষধৰ চববিলাক বেলেগ বেলেগতো ধৰা জ্বৰ বমি মাথা বিষ অঁ জানিছোঁ নহয় সেই তুমি প্ৰত্যেকটো প্ৰত্যেকটো বেমাৰৰ ধৰা এই কম কমকে মেডিচনখিনি নি ৰাইজক তুমি উপকাৰ কৰিব পাৰিবা আ দামটো কাৰণে চিন্তা কৰিব নালাগে দামটো যিটো ৰেট বান্ধি দিয়ে আমি তেনেকে ল'ম যদি তোমাৰ ফাইনেঞ্চিয়েলি প্ৰব্লেম হয় তেতিয়া তুমি নতুনকে খুলিছা ত' যদি তোমাৰ ফাইনেঞ্চিয়েলি বাৰ্ডেন হয় তুমি বাকীকেও লৈ যাব পাৰিবা মালটো মোৰ দোকানৰ পৰা অঁ ঠিক আছে অঁ তুমি এটা কাম কৰিবা কালিলে তুমি কিমান সময়ত আহিবা বাৰু অঁ তুমি পাৰিলে দুটাতকে অলপ লেটকে আহিবা ছটামান বজাত আহি যাবা মই তেতিয়া মানে গোদামত থাকোঁ মই নিজে থাকোঁ মোৰ মানুহ থাকে কৰ্মচাৰী থাকে হ'লেও মই নিজে থাকিলে ভাল হ'ব মোৰ অলপ বিশেষ এটা হেৰি আছে এই মানে কিবা এটা মোৰ পিকনিকত যাবলগীয়া এটা পাৰ্টি আহিব মোৰ লগৰ বন্ধু এতিয়া মই আহি সোনকালে আহিম অঁ ঠিক আছে তুমি ফোনটো কৰি ল'বা আৰু একজেক্টলি ছটা বজাত পাই যাবাহি হা ঠিক আছে ভাল অঁ ভাল পাইছো